আমাৰ গাঁৱত বিয়াবোৰৰ বন্দবস্তু বহুত সোনকালেদি কৰা হয় বহুতখিনি আদান প্ৰদান কৰা হয় ইটো পৰিয়ালে সিটো পৰিয়ালক বহুতো সুবিধা প্ৰদান কৰে ইটোৱে আনটোক বহুতখিনি সুবিধা প্ৰদান কৰে আৰু সোনকালে বিয়াখন পতাৰ ব্যৱস্থা কৰে টেকেলি দিয়া হয় প্ৰথমতে তাৰপিছত আপোনাৰ বিয়া হয় তে দুয়োখন ঘৰৰ মাজত মিলাপ্ৰীতি হয় এখন গাঁৱত বহুতখিনি মানুহে সহায় কৰে এটাই আনটোত সহায় কৰে